মই মোৰ মাতৃভাষাৰ বাহিৰে বেলেগ ভাষাত বৰ বিশেষ কিতাপ পঢ়া নাই যদিও মোৰ জীৱনত পঢ়া দুখন কিতাপে কথাত সেইবাবে মনত আছে আৰু যিখনে মোৰ জীৱনত বহুতখিনি প্ৰভাৱ পেলাইছেও সেই দুখন হৈছে ডক্তৰ পাৰ্ট চট্টোপাধ্য়ায়ৰ স্কুলত যি পঢ়োৱা নহয় আৰু কলেজত যি শিকোৱা নহয় এই দুখন কিতাপ এই দুখন কিতাপেই মই পঢ়িছোঁ বা এই দুখন কিতাপৰ বিষয়ে সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়াটো প্ৰয়োজন তেওঁলোকে জীৱনত কি পোৱা নাই কি পাব লাগিছিলে বা কি তাৰ বাবে কেনেদৰে আগবাঢ়ি যাব লাগিব বিশেষকৈ শৈক্ষিক জীৱনৰপৰা আৰম্ভ কৰি ব্য়ক্তিগত জীৱনৰ সকলো কথায়ে এই দুয়োখন কিতাপতে সুন্দৰভাৱে তেখেতে উল্লেখ কৰিছিলে মই পঢ়িছোঁ নিজে সম্পূৰ্ণৰূপে দুয়োখন কিতাপ আৰু দুয়োখন কিতাপতে স্কুলীয়া অৱস্থাৰ স্কুলীয়া আৰু সেই কোমল মনটো কেনেধৰণে এটা এজন সফল ব্য়ক্তি বা সফল মানুহ হিচাপে গঢ়ি তুলিবলৈ পৰা যায় তাৰ বাবে তেখেতে যিখিনি প্ৰয়োজন সকলোখিনিয়ে লিখিছে আৰু কলেজত যি শিকোৱা নহয় কিতাপখনৰ জৰিয়তেও তেখেতে প্ৰাপ্তবয়স্ক নোহো হোৱাৰ আগৰ পৰ্যায়ৰ বা এজন মানুহ তেওঁ বালক অৱস্থাৰপৰা বাল্য়কালৰপৰা আহি বালক অৱস্থা আৰু তাৰপিছত প্ৰাপ্তবয়স্ক হোৱাৰ মাজৰ সময়খিনি যিখিনি আমি ইংৰাজীত টিন এজ বুলি কওঁ সেই সেই সময়খিনিত কেনেধৰণে এজন মানুহে কি কি শিকিব লাগে বা কি কি জানিব লাগে যাৰ জৰিয়তে তেওঁলোকে কোনো বিপথে পৰিচালিত নহয় জীৱনত সেইবিষয়ে উল্লেখ কৰিছে সুন্দৰভাৱে উল্লেখ কৰা হৈছে কিতাপ দুয়োখনতেই আৰু সেই দুয়োখন কিতাপেই মই ক'ম পৃথিৱীৰ প্ৰত্য়েকজন ছাত্ৰ ছাত্ৰীয়ে পঢ়িব লাগে আৰু বেলেগ ভাষাত যদি তেনেধৰণে উল্লেখ আছে মই ক'ব নাজা নাজানো নোৱাৰোঁ বা নাজানো কিন্তু এই দুখন কিতাপ পঢ়াতো বহুত যিহেতু এই দুখন কিতাপ অসমীয়া অনুবাদ হৈছে অসমীয়া সংস্কৰণ আছে গতিকে দুয়োটা ভাষাত দুয়োখন কিতাপ পঢ়াটো অতিকৈ প্ৰয়োজনীয় বুলি মই ভাবোঁ ধন্য়বাদ